আমাৰ ভাৰতীয় স্বাস্থ্যৰ বিষয়ে কিনো ক'ম ক'বলেই মানে লাজ লগা নিচিনাই কথা আৰু কাৰণ কিয় আমি কিছুমান আমি দুখীয়া মানুহে আজি ফটকৈ কিবা এটা যদি হৈ যায় আপোনাৰ ধৰক চৰকাৰৰ ফালৰ পৰা সেই এম্বুলেঞ্চ বিচাৰিলে এম্বুলেঞ্চো নাপাওঁ কেতিয়াবাকে ৰাস্তা পদূলিও যেনেকুৱা মানে আপোনাৰ যেনেকুৱা ৰাস্তাবিলাক কিবা কিছুমান পুখুৰীহে যেনিবা তেনেকুৱা টাইপৰ সময়মতে আমি নাপাওঁ কেতিয়াবা আমি হয়তো আমাৰ মৃত্যুৰ সন্মুখতো পৰে মানুহ সেয়ে এইবিলাক ইমান মানে মানে হেৰি হয় আৰু অসুবিধা পাইছোঁ আমি ইয়াত স্বাস্থ্যৰ বিষয়লৈ আমি সেই যদি চৰকাৰৰ ফালৰ পৰা যদি তেনেকুৱা কিবা ভাল সুবিধা পালেটো আমি খুব ভাল পালোহেঁতেন কাৰণ এতিয়া আমাৰ ওচৰত স্বাস্থ্যকেন্দ্ৰ আজি চাৰি কিলোমিটাৰ মিটাৰত আছে কিন্তু হ'লেও কি হ'ব তাত গ'লেও আপোনাৰ কিছুমান সময়ত আপুনি দৰৱ পাতি নাপায় আৰু দৰৱ থাকিলেও কিছুমানে তেনেকৈ নিদিয়ে আমি কিনি পেলাই আকৌ মানে কিনিব কিনি পেলাই আনিবলগীয়া হয় আমাৰ কিছুমানৰ তেনেকে পইচা পাতিৰ অভাৱৰ দুখত পইচাও নাথাকে সেয়ে মানে

আমাৰ এই বেমাৰৰ পৰা মৃত্যু মুখৰ পৰা আঁতৰিব পাৰিম আৰু নহ'লেতো আৰু মৃত্যু মুখত পৰিবই লাগিব সেয়ে যদি চৰকাৰে যদি ভাল কিবা ব্যৱস্থা লয় ভাল পাম আৰু এই মানে এইখিনিকে কৈছোঁ মই আৰু আৰু বিশেষ ক'বলগীয়া মোৰ নাই বাৰু